আগতে মানুহে পশুপালন কৰিবৰ বাবে বহুতো অসুবিধাৰ সন্মুখীন হৈছিল আগতে মানুহে গৰু ছাগলীবোৰ বাঁহৰ ঘৰত বান্ধিছিল আৰু এতিয়া পকাকেই খুটা বনাই ঘৰ সাজি লয় আৰু গৰু ছাগলীৰ কাৰণে বা কি জীৱ জন্তুৰ কাৰণে খাদ্যসমূহ আগতে ঘৰত প্ৰস্তুত কৰিছিল আৰু এতিয়া প্ৰায় কিনি আনিবই পাৰে ভুচি কিনি আনিয়ে প্ৰায়ে দানা দিয়ে আগতে যিমান অসুবিধা পাবলগা হৈছিল আৰু এতিয়া আধুনিক প্ৰযুক্তিৰ ক্ষেত্ৰত বহুত সুবিধা হৈছে বেমাৰ আজাৰ নহ'বৰ কাৰণে বিভিন্ন বেজী ওলাইছে গাঁৱে গাঁৱে আহি বেজীও দিয়েহি সেইবোৰ বহুত সেইবোৰে মানে বহুত বেমাৰ আজাৰৰ পৰা সুৰক্ষা কৰি ৰাখিছে আৰু জীৱ জন্তুসমূহো ভালে ৰাখিছে আয়ুসবোৰো বাঢ়িছে আৰু সুস্থ হৈও আছে আগৰগতে যিমান বেমাৰ আজাৰ সিমান বেমাৰ আজাৰত মৃত্যুও নোহোৱা হ'ল এনেকৈ পশুপালনৰ ক্ষেত্ৰত বহুতেই এনেকৈ আমাক সুবিধা কৰি দিছে আৰু